চৰাইদেউ যাম বুলি ভাবিছিলোঁ মই অঁ হেৰি সোনাৰীলে যাম বুলি কৈছোঁ ৰুম চুম পোৱা যাব নি তাত বাৰু অঁ অঁ

খোৱা ভাড়া কিমান পৰিব বাৰু অঁ অঁ অঁ কি কি পোৱা যাব তাত অঁ অঁ অঁ মই যাম আৰু এইকেইদিনতে অঁ অঁ অঁ মিঞা মানুহ পোৱা যাব নহয় অঁ অঁ দিনটো ফুৰি মেলি পেলাই নিশাটো তাত থাকি সেইদিনাখন ৰাতিপুৱা গুচি আহিব পাৰিম

অঁ অঁ যাওঁতে যাওঁতে গাড়ী চাড়ী লৈ যাম বাৰু অঁ অঁ অঁ অঁ ফোন কৰিম তুমি হেৰি কৰি দিবা ব্যৱস্থাটো কৰি দিবা তেতিয়াহে ভাল হ'ব

বা কোন কেনেকে কোনখিনিত কি জেগা আছে কি মৈদাম আছে কি কথা আছে চাবলগীয়া চিনাৰী কি কি আছে সেইবিলাক অঁ অঁ যাম বাৰু অঁ অঁ হ'ব অঁ অঁ